হেৰি তহাল হেৰি এই ছাগাল গৰু যে বেমাৰগিলাছে ভেকচিনগিলা দিছেনা

অঁ বহুত

অঁ লাগব অঁ মোৰখিনি কিন্তু একো হোৱা নাই এই বেলেগৰ মৰছে মোৰ মৰা নাই অঁ

অঁ হয় দে এই আৰু কি বেমাৰ আহে ন অঁ তাকেই বহুতে বিক্ৰী হ'ব অঁ অঁ অঁ খিৰতী আছিল না খিৰতী আছিল না গৰু অঁ অঁ আৰু মেডিচিন খুৱাব লাগব কিয় হৈছে বেমাৰটো আহছে ডাক্তৰক সুধি চাইছিল না

অঁ দ এইয়াৰে বছৰে একবাৰে বেমাৰ আহি গৰু ছাগলকিটা মৰি শেষ হয়

অঁ কৰছে মোৰ মৰা নাই দেই এই বেলেগৰহে মৰছে মই ব্যৱস্থাটো ল'লোঁ না সোনকালে অঁ সেইকাৰণে মোৰো মৰা নাই অঁ অঁ ঠিকে আছে দে আৰু তইও ব্যৱস্থা কৰা মই জানোঁ অঁ অঁ অঁ অঁ অঁ ঠিকে আছে দে অঁ মই আৰু ভাবি আছিলোঁ ব'লে তাই আৰু টো ছাগালখিনি কি কৰলা হেৰি আও ভেকচিন খুৱলাক না নাই অঁ ঠিক অঁ

দে হ'ব দে হ'ব